হেল্ল' জয়শ্ৰী কি কৰিছা তুমি এতিয়াই পিঠা বনালা নেকি অঁ আজি কি কি পিঠা বনাবা

অঁ সুতুলি পিঠাটো জানা ন তুমি কেনেকৈ বনাই সেইটো

সেইটো বাৰু কি বৰা চাউল হ'ব লাগেনে নাই এনেই আৰহি চাউলৰো হয় অঁ বাৰু সেইটোতো বনাবাই অঁ সেইটো বাৰু মই নবনাওঁ তুমিয়ে বনাই দিবা আৰু মোক কেইটামান সৰহকৈ আৰু মই লাড়ু বনাম নেকি নাৰিকলৰ লাড়ু তুমি সেইটো বনাবান নাই লাড়ুটো অঁ ৰোকি ৰোকিলান নাই ৰোকিবা নে মিক্সাৰ গ্ৰাইণ্ডাৰত দিবা অঁ হয় নেকি আৰু কি কি বনাবা মই পকা মিঠৈটো পোৱা নাই নহয়

অঁ প্ৰসাদ হিচাপে দিয়ে যে

অঁ ঠিক আছে তেনেহ'লে তুমি সেইখিনি বনোৱা সেইখিনি আমি খাম আৰু ন তোমাৰ ঘৰতে গৈ অঁ ঠিক আছে দিয়া ঠিক আছে